অঁ কওকচোন অঁ পাৰিম পাৰিম অঁ কওক

অঁ ঠিক আছে কওক মই প্ৰধানকৈতো ধান খেতি কৰোঁ আমি অঁ ধা অঁ ধান খেতি অঁ বৰ্তমানো অলপ আগলৈকে আমি পুৰণা পদ্ধতিৰে কৰি থকা হৈছিলে কিন্তু এতিয়া নতুন নতুন প্ৰযুক্তিবিদ্যাৰ যিখিনি বস্তু পাতি আহিছে সেইখিনি বৰ্তমান ব্যৱহাৰ কৰা হয় আমাৰ এইটো আমি লোকেলেই ব্যৱহাৰ কৰি আছোঁ বৰ্তমান বীজ বীজ আমি এবাৰ আনিছিলোঁ কিন্তু সেই বীজটোৰ ইমান সঠিক মানে ফচল উৎপাদন নহ'ল সেইটো কাৰণে আমি আকৌ পুৰণা সেই লোকেল ঘৰুৱা শস্যটোকে ব্যৱহাৰ কৰি আছোঁ শস্যৰ বীজটোকে আমি বৰ্তমানতো ৰাসায়নিক সাৰে ব্যৱহাৰ কৰিছোঁ ইউৰিয়া জৈৱিক সাৰ হয় অঁ হয় হয় অঁ গোবৰ দিয়া হয় গোবৰ দিয়া হয় মৰণা বৰ্তমান বৰ্তমানো পাৱাৰ টিলাৰ ব্যৱহাৰ কৰা হয় আমাৰ অঁ মেচিনো ওলাইছে কিন্তু আমাৰ বৰ্তমান আমাৰ অঞ্চলত মেচিনৰ প্ৰভাৱটো কম পাৱাৰ টিলাৰেই বৰ্তমান কৰি থকা হৈছে অঁ পাৰিব পাৰিব নিশ্চয় আহিব ঠিক আছে